ৰাসায়নিক কীটনাশক দ্রব্যসমূহে মাটি ধ্বংস কৰি আছে মই পৰিৱৰ্তন দেখিছোঁ যেনেকৈ আপোনাৰ ধৰক যেতিয়া আপোনাৰ খেতিত পোক পৰুৱা কীট পতংগ হয় সেই পোক পৰুৱা মাৰিবলৈ খেতিয়কে কি কৰে আজিকালি কিছুমান ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কৰে যেনেকৈ ধৰক ডি এ পি বা অন্যান্য বহুত কিছুমান আছে সেইটোৱে আপোনাক এই পোক পতংগৰ পৰা নষ্ট কৰে কিন্তু তাৰ লগতে আপোনাৰ মাটিও নষ্ট কৰি দিয়ে খেতি কৰিবৰ কাৰণে ইয়াত তাৰ পৰা আপোনাৰ পৰিৱৰ্তন পাবলে মানুহক কৃষকসকলে যেনেকৈ আগৰ দিনত গৰু গোবৰ গৰু গাই গোবৰ পেছাৱ ম'হৰ মল মূত্ৰ গৰু ম'হৰ মল মূত্ৰ আৰু যি গছৰ পৰা সৰি পৰে পাত চাত সেইবোৰ জ্বলোৱাই যি সাৰ পায় সেই তেনেকুৱাবোৰ ব্যৱহাৰ কৰিব লাগে তেতিয়া আপোনাৰ মাটিটো ভাল হৈ থাকে আৰু আপোনাৰ কীট পতংগও জন্ম ল'বলৈও সোনকালে সুবিধা নাপায় এতিয়া আপোনাৰ ডি এ পি ইউৰিয়া আৰু অন্যান্য ৰাসায়নিক দ্ৰব্য যিহেতুকে দিয়া হয় সেই গতিকে আপোনাৰ কৃষকৰ খেতিটোতো বাৰু এবাৰ বাচি যায় কিন্তু আপোনাৰ কৃষকৰ মাটিকনত বৰ প্ৰভাৱ পেলায় সেই গতিকে মোৰ মতে বিকল্পটো হৈছে যে যি ধৰণে আগৰ দিনত কৰা হৈছিল গৰু গাই ম'হ তেওঁলোকৰ মল মূত্ৰ নে গোবৰ আৰু আপোনাৰ যেনেকৈ আগতে গছৰ পাত বা অন্যান্য জাবৰ যোথৰ জ্বলাই কিনে যি তাৰ ফুট ছাইটো সাৰ কৰে সেই তেনেকুৱা সাৰ পৰা সাৰ কৰা আৰু গৰু গাই গোবৰটোৱে মোৰ কাৰণে উপযুক্ত বুলি মই ভাবোঁ